হেল্ল' অঁ এনেই আছিলোঁ পায় এতিয়া সেই কি বুলি বুলি কয় খাই বৈ উঠি কাপোৰ কানি কেইটামান ধুও বুলি লৈছিলোঁ

অঁ কওকচোন বাৰু কি বা কাৰণে ফোন কৰিছে অঁ অঁ আছে আছে মৰাণ জদৰা তলৰ ওচৰতে অঁ অঁ সোধক বাৰু কেনেকুৱা মোৰ ক'বলৈ গ'লে পাঁচ বছৰমানেই হ'ল এতিয়া অঁ অঁ মই বৰ্তমান অকলে আছোঁ এতিয়া অঁ এতিয়া লগ কৰিবলৈ লাগে বিক্ৰী বাৰ্তাটো বৰ্তমানতো ধুনীয়াকেই চলি আছে কাৰণ পৰিয়াল চলোৱা ল'ৰা পঢ়া ল'ৰা ছোৱালী পঢ়োৱাতে মাজতে ধুনীয়াকৈ হৈছে বুলিয়েই ভাবিছোঁ আৰু এতিয়া কাৰণ অকলে যিহেতু কাকো দিব লগা নহয় যে সেইটো কাৰণে আৰু অঁ মই গোটেই ঘৰখনে চলোৱা হৈছে মানে এতিয়া তাৰপৰা মই চাহপাতটো যে এনেকৈ এইটো বাগানৰ পৰা অনা হয় কাৰণ এইটো লোকেল ভাল হয় আৰু এনেই দোকানত কিছুমান চাহপাত পোৱা যায় ভাল নহয় চাহ গাখীৰ চাহ হ'লে ভাল নহয় এনেই বাৰু নৰ্মেল চাহটো দিবলৈ হ'লে কালাৰটো উঠে সবে খাই ভাল নাপায় তেনেকৈ এতিয়া বাগানৰ চাহপাতটো আক অকণমান ধুনীয়া হয় আৰু কি বুলি কয় কালাৰটোও ধুনীয়া উঠে গাখীৰ চাহ হ'লে মানে একদম অঁ অঁ অঁ লওঁ লওঁ এতিয়া এতিয়া কিছুমান মানুহ এতিয়া পিকনিক যায় ধৰক ফেমিলি দুটা তিনিটা লগ লাগি এই দুটা ফ্লাক্স ভৰ্তি কৰি দিয়কচোন বাইদেউ এনেকৈ বুলি কয় তেনেকৈ মই প্ৰায় দিয়ে থাকোঁ বাৰু ৰাতিপুৱা আজি খালি যোৱা অলপ দেৰি হৈছে বুলি ক'ব লাগিব লাহেকৈ যাম আৰু ওলাই ৰাতিপুৱা অলপ কামো হ'ল অঁ অৰ্ডাৰ থাকিলে বাৰু ৰাতিপুৱাই যোৱা হয় অঁ আৰু ওচৰে পাজৰে দোকানীবিলাকেওতো খায়ে আৰু অঁ পিছে আপোনাৰ নামটো অঁ অঁ দুয়োটাই থওঁ মই কিছুমানে আকৌ বোলে গাখীৰ খাব নোৱাৰে গেছৰ প্ৰব্লেম হয় কিছুমানে ৰঙা চাই খাই ভাল পায় তেনেকেই আৰু যোনে যিটো খাই ভাল পায় আৰু দুটা থওঁ আৰু মই দুইটাই লওঁ আৰু অঁ কফি কাপে ব্যৱহাৰ কৰো অঁ চিচাৰ গিলাছত দিব পাৰিব খালি ধোৱা পখলা কৰিব অকণমান দিগদাৰ হয় আৰু যিহেতু মই অকলে যে অঁ সেইটো কাৰণে সেই চিচাৰ গিলাচটো ইমান ব্যৱহাৰ নকৰোঁ তাৰপিছত কফি কাপে আৰু মানুহবিলাকে সবেই মানে ভাল নাপায় জুথা কৰা দৰে লাগিছে এই কফি কাপটো খাই পিনে ধৰক মই ডাষ্টবিনত থৈ দিওঁ আৰু ধুনীয়াকৈ অঁ অঁ মানুহবিলাকেতো খাই ভাল পাওঁ বুলিয়ে কয় এতিয়া আৰু তেনেকৈ বাৰু চলিও আছে ইমানদিনে মই এতিয়া এই গাজা ৰাখোঁ তাৰপিছত আৰু নিমকিও ৰখা হয় পাঁচটকীয়া তাৰপাছত আকৌ কি বুলি কয় মিঠাইজাতীয় বস্তু এইবোৰ ৰখা হয় আৰু অলপমান বুনিয়া লাডু কেইটামান নিয়া হয় খাই ভাল পায় অঁ তাৰপৰা এই অঁ অকল চাহে ৰাখোঁ অঁ নাই এই দুবাৰ মাজে সময়ে কেতিয়াবা সময় পালে মানে মটৰটোও ৰখা হয় মটৰো থোৱা হয় কিছুমান মটৰো ৰখা হয় ভাবিছোঁ আৰু এতিয়া চাহকে কৰি আছোঁ কিন্তু লাহেকৈ লগতে পকৰি তেনেকুৱা ৰুটি পুৰি বনাম বুলি ভাবিছোঁ আৰু যিহেতু অঁ পোৱা যাব যাব অঁ মই মানে এতিয়া চাহটো এতিয়া নৰ্মেল এনেই ৰঙা চাহটো হ'লে পাঁচ টকাই লওঁ মই অঁ তাৰপিছত গাখীৰ চাহ হ'লে খালি দছ টকা লোৱা হয় অঁ গা অঁ চেনিটো দিয়া হয় যে সবটো আজিকালি দামেই হয় দেখোন অঁ

অঁ অঁ ভাল ভাল ভাল মই কিমান সময়ত লাগিব কৈ দিব অঁ অঁ অঁ ফোন এটা কৰি দিলেও হ'ব মোলৈ অঁ হ'ব বাৰু অঁ